ৰন্ধা কামটো মই কেৱল মহিলাৰ বুলি নাভাবোঁ কাৰণ কেলে মহিলাই অকল ৰান্ধিব সেইটো কথা নহয় আমি পুৰুষেও ৰান্ধি ভাল পাওঁ আমাৰো কিছুমান ভাল লাগে ৰান্ধি কিছুমান বস্তু ধৰক আমাৰ মাহঁতে নাজানে কাৰণ কেলে সিহঁতে অকণমান এটা এই আমাতকৈ অকণমান পাছৰ যিহেতু তেতিয়া সিমান মচলা চচলা সিমান সেইবিলাক বস্তুবিলাক সিমান ব্যৱহাৰ কৰা নাছিলে কিন্তু আমি মই বিশেষকৈ খুব মচলা খায়ে ভাল পাওঁ সেইটো কাৰণে কিছুমান বস্তু মই নিজে ৰান্ধিয়ে ভাল পাওঁ মই আৰু নাভাবোঁ যে অকল ৰন্ধা বঢ়া কামটো অকল মহিলাই কৰিব পাৰে বুলি পুৰুষো কৰিব পাৰি সেইটো মই পুৰুষে কৰাতেই মই বেছি ভাল দেখোঁ কাৰণ কেলে মহিলাই খুব এতিয়া মোৰে ঘৰখনত মোৰ ঘৰত মা আছে দাদা দেউতা আৰু মই ত' কেতিয়াবা মাৰ যদি অসুখো হয় তেতিয়াতো আমি কেইজনে বনাব লাগিব আৰু ময়ে ৰান্ধে আৰু খুব ভালেই পাওঁ মই মই নিজৰ পচন্দৰ কিছুমান বস্তু বনাব পাৰোঁ যেনেকৈ গাহৰি গাহৰিটো মই নিজে বনাব পালে ভাল লাগে কাৰণ কেলে বেলেগে বনালে কি হয় ক'ৰবাত নহ'লে মই মই ভবাৰ ধৰণে মচলা নিদিয়ে নহ'লে বা নিমখটো নিমিলে কি হয় মই যিহেতু অকণমান ৰন্ধা বঢ়াত পাকৈত ত' মই নিজে ৰান্ধিয়ে ভাল পাওঁ মানে আকৌ কিছুমান এতিয়া ধৰক ভাত ভাতটো হ'লেও মই কি হয় ভাত কিছুমানে অকণমান সৰহকৈ পানী দি দিয়ে মই পানী বেছি দিয়া ভাতটো মই খাই বহুত বেয়া পাওঁ মানে মই সেইটো কাৰণে নিজে ৰান্ধি খাব পালে মই ভাল পাওঁ যেনেকৈ পানীটো অকণমান কম দি চাউলখিনি মানে অকণমান চাউলখিনিতকৈ অকণমান পৰিমাণৰ পানী বেছি দি তেনেকুৱাকৈ বনালে ভাল লাগে আৰু মই লাই বইল খাই খুব ভাল পাওঁ মই লাই চাই সেইবিলাকো মই নিজে বইল কৰিয়ে খাওঁ আৰু বহুত ধৰণৰ এনেকুৱা বস্তু আছে যোনবিলাক মই নিজে বনাই খাই ভাল পাওঁ মানে বহুতে মই ভবা ধৰণে বনাব নাযানিবও পাৰে সেইটো কাৰণে মই নিজে ৰান্ধিয়ে ভাল পাওঁ যেনেকৈ এতিয়া মেগিটো মেগি কিছুমানে কি কৰে বহুত পানী দি মেলি বইল কৰি দিয়ে মই তেনেকেও খাই ভাল নালাগে সেইটো কাৰণে মই মেগিও মই প্ৰায় আজৰি সময়ত মই নিজেই বনাই খাওঁ মেগিটো মেগি হওক বা আন কিছুমান বস্তু মই নিজে ৰান্ধিয়ে খাওঁ ৰন্ধা বঢ়া কামটো মোৰ খুবেই ভাল লাগে মই সেইটো কাৰণে মই কেতিয়াও নাভাবোঁ যে অকল মহিলাই ৰান্ধিব সেইটো মই কেতিয়াও নাভাবোঁ মই অকল ৰন্ধা অকল মহিলাই ৰন্ধা কামটো কৰিব বুলি মই পৰিয়ালৰ পুৰুষসকলেও ৰন্ধা বঢ়া কৰে